আমাৰ অঞ্চলত এনেকুৱা কিছুমান অন্ধবিশ্বাস আছে আচলতে যিবোৰ একেবাৰে গ্ৰহণযোগ্য নহয় প্ৰথমতে আহিল আপোনাৰ পূজা পাৰ্বণবিলাকত বলি বিধান প্ৰথা এইটো আচলতে একেবাৰে গ্ৰহণযোগ্য নহয় কোনো বলি বিধান জীৱ এটাক বলি দি পেলাই ভগৱান সন্তুষ্ট কৰিব নোৱাৰি তাৰপাছত আহিলে আপোনাৰ বহুদিন খৰাং বতৰ হৈ আছে ভেকুলী বিয়া প্ৰথা এইটো আচলতে দুটা ভেকুলী বিয়া পাতি দিলে যে বৰষুণ আহিব সেইটো কোনো কথা নহয় এইটো আপোনাৰ ভেকুলী বিয়া প্ৰথাটো আছে তাৰপাছত আহিলে মুখলগা কোনোবাই কিবা এটা বেয়াকৈ ক'লে বা আমুকটো ভাল লাগিছে সেইটো বেয়া হৈ গ'ল এনেকুৱা মুখলগা তাত পানী জাৰি দিয়ে এইবোৰ আচলতে অন্ধবিশ্বাস আৰু কিছুমান আছে সৰু ল'ৰা ছোৱালীয়ে জন্ম হোৱাৰ পাছত কান্দে এইটো কোনোবা পখিলাই কন্দাইছে এনেকুৱা মানে কিছুমান বিশ্বাসে সিহঁতক দোল তাবিজ দিয়ে এইটো এক অন্ধবিশ্বাসেই আৰু ধৰি ল'লোঁ কোনোবা মানুহৰ ভূত প্ৰেত লগা তেওঁলোকক পূজা কৰা ভূত প্ৰেত পূজা কৰা এইবোৰ অন্ধবিশ্বাস আৰু আপোনাৰ কাৰোবাৰ ঘৰত চোৰ হৈছে কোনোবা বেজ আনিছে বাতি চলাইছে এইবোৰ আচলতে অন্ধবিশ্বাস তাৰপাছত আপোনাৰ কাৰোবাৰ গা বেয়া হৈছে গা বেয়া হোৱাত আপোনাৰ ডক্টৰী চিকিৎসা কৰা নাই জৰা ফুকা কৰিছে কিবা দোল তাবিজ দিছে সেইবোৰ আচলতে আমাৰ সমাজত চলি থকা অন্ধবিশ্বাস তাৰপাছত কাৰোবাক সাপে খুটিছে সাপে খুটিছে আপোনাৰ চিকিৎসালয়লৈ নিয়া নাই জৰা ফুকা কৰিছে ক'ৰবাৰ বেজ আনিছে কিবা আপোনাৰ জৰা ফুকা এই কাঁহী দিছে পিঠিত এইবিলাক জৰা ফুকা কৰি পেলাই হেৰি কৰিছে আচলতে এইবোৰ আমাৰ সমাজত চলি থকা এক অন্ধবিশ্বাস হে